অঁ ক'ৰপৰা ক'লে বেংলৰ অঁ কি সহায় কৰিব লাগিব এতিয়া এতিয়া গুৱাহাটী পালে আপুনি আপুনি তাত মানে এই আই এছ বি টিলৈ যাওক আই এছ বি টি আই এছ বি টিলৈ গৈ তাত আপুনি নামবৰ নামৰ বাছ পাব আৰু ৰাজধানী এইটো চুপাৰ হয় এই চুপাৰৰ টিকেট কৰিব এ চিও আছে নন এ চিও আছে আপুনি যিটোতে আহিব খোজে তাৰপৰা আপুনি টিকেটটো কাজিৰঙাৰলৈকে কৰিব কিন্তু কেতিয়াবা আকৌ গোলাঘাটলৈকে পইচাটো লৈ লয় দেই মানুহ চানুহ কম থাকিলে আপুনি যাওক তাত খবৰ কৰক তাৰপৰা আহি পেলাই আপুনি কথাটো ক'ব কাজিৰঙা ল'জত থাকিম বুলি ক'ব তাত ল'জ পাব আপুনি কাজিৰঙা ল'জ পাব আৰু জিপচি চাফাৰীও কৰিব পাৰিব হাতী চাফাৰীও কৰিব পাৰিব গোটেইখিনি সুবিধা আপুনি তাতেই এই য'ত ল'জ থাকিব তেখেতসকলেই কৰি দিব সেইখিনি চব কাজিৰঙা এই কঁহৰা চাৰিআলি বুলি ক'ব মানে কঁহৰা আচলতে কাজিৰঙা ডাঙৰ এৰিয়া হয় কঁহৰা চাৰিআলিতেই চেঞ্চুৰী আছে আমি যিবিলাক চেঞ্চুৰী চাওঁ যে সেই মানে সেইটো মিহিমুখ বুলি কয় এটা এটা বাগৰি আছে তাৰপৰাই ষ্টেশ্যনটো সেইটোৱেই কঁহৰা চাৰিআলি তেখেতসকলৰ অফিচো আছে তাত তাত গাইডো আছে তাত জিপচি চাফাৰীৰ অফিচো আছে হাতী চাফাৰীৰ অফিচো আছে গোটেইখিনি আপুনি পাব তাত তাত হোটেল আছে আপুনি নামি পেলাই চাইছে যে দোকানবিলাক আছে নহয় এই দোকানী এজনী এজনক সুধিলেও আপোনাক ধুনীয়াকৈ কৈ দিব একো অসুবিধা নহয় একো অসুবিধা নাই তাত গৈ মানে ৰিচিপশ্যনত আপুনি সুধিব কেনেকুৱা ৰূম লয় তাত কৈ দিব আৰু সেইখিনি কৰি দিব ঠিক আছে ধন্যবাদ